হয় হয় কোনে ক'লে আচ্ছা কওকচোন কওক

হয় আপোনালোকৰ দাদা আপোনালোকৰ ৰাস্তাটোৰ চেংচনটো তিনিবছৰ আগতেই হৈ আছে অঁ গতিকে চেংচন দাদা ৰোল এটা প্ৰচিডিউৰ থাকে হা মানে বস্তু এটা ৰাস্তা এটা যেতিয়া বনাব চেংচন অকল হ'লেই নহ'ব প্ৰচিডিউৰ থাকে তাতে গাওঁবুঢ়া গাওঁবুঢ়াই আপোনাৰ লিখি পেলাই দিব লাগিব তাত আপোনাৰ গোটেই গাঁৱৰ ঘৰৰ মানে নাই হোৱা নাই হোৱা নাই হোৱা নাই হোৱা আমি শুনক দাদা শুনক আমি শুনক শুনক আমি আমি বি জে পি চৰকাৰ এতিয়া আপুনি জানেই আমি যদি কাম নকৰোঁ আমাৰ চাকৰি যাব গতিকে আমি যোনখিনি চেংচন অলৰেডি হৈ আছে সেইখিনি কাম লগে লগে কৰা হৈছে হা আৰু গাঁওবুঢ়াই গাঁওবুঢ়াই আপোনাৰ নিজেই নিজৰ ফালৰপৰা এখন হেৰি দিব লাগিব আৰু আপোনালোকৰ ধৰক যিমানখিনি মানুহ আছে তাৰ ফালৰপৰা মহিলাসকল এইবিলাক আপোনাৰ চাইন লাগিব আৰু বহুত প্ৰচিডিউৰ থাকে মানে আপোনালোকৰ গাঁৱৰপৰা সেই প্ৰচিডিউৰখিনি ইনকমপ্লিট হৈ আছে আধা হৈ আছে আধা হোৱা নাইকিয়া

হয় হয় ও ঠিক আছে আমিতো সেইটো আমিতো দাদা আমি সেইখিনি কামটো আমাৰ যোনখিনি অৰ্ডাৰ আহিছে হা চৰকাৰৰ ফালৰপৰা আমিতো সেইখিনি কৰিয়ে আছোঁ আমি কৰিব নোৱাৰিলেতো আমাৰ চাকৰি যাব ন' গতিকে আমিতোতো কৰিব পাৰিলে সুখী হ'ম কাৰণ সেইটো ৰাস্তাইদি আমিহে যাবলগীয়া হৈ থাকে অহা যোৱা কৰিবলগীয়া হৈ থাকে হয় নে নহয় গতিকে আপোনালোক আহিব কি কি আছে ময়ো চাই দিম দেই হ'ব